হেল্ল' ওলা এজেঞ্চি হয়নে আপোনালোকক বেয়া পাইছোঁ কিন্তু আপোনালোকে মোৰ সময়মতে আপোনালোকে মোৰ ইয়াতে আহিব পৰা নাই আৰু মইতো এতিয়া মোৰ যিটো কামৰ কাৰণে যাব লৈছোঁ কামটোত নিৰ্দিষ্ট টাইমত গৈ নাপালে মোৰ অসুবিধা হ'ব না না না না নহ'ব নহ'ব সেইটো আপোনালোকৰ সময়ৰ মূল্য আছে ন গতিকে আপোনালোকে সোনকালে নহাৰ বাবে মই আপোনালোকৰ যিটো বুকিংটো মই কেঞ্চেল কৰিছোঁ না না নাই নহ'ব নহ'ব মই কেঞ্চেল কৰিছোঁ আৰু বে মই যিহেতু বেলেগ এখন অলৰেডি মই যাবলৈ মই ঠিক কৰিলোৱে ঠিক আছে আপোনালোক আহিব নালাগে